অঁ হেল্ল' দাদা যোৰহাট কেব এজেঞ্চি হয় নহয় অঁ মই আপোনাৰ চাৰিআলিৰ পৰা কৈছিলো এই আপোনালোকৰ কেবখন যে মই বুক কৰি কৰিছিলো অঁ সেই কেবখন এতিয়ালৈকে মোৰ ঠাই আহি পোৱাহি নাই মোৰ ঠিকনা পাতিও মই শুদ্ধকৈ দি থোৱা আছিলে কিন্তু কেবখন এতিয়ালৈকে আহি পোৱাহি নাই মোৰ মানে আপোনাৰ এঠাইলৈ যোৱাটো বহুত আৰ্জেণ্ট আছিলে মই সেইবাবে আপোনালোকৰ কেবখন কেনচেল কৰিব লাগিব অকণমান দেৰি ৰৈ ৰৈ আছোঁ বহুত দেৰিতো ৰ'লোৱেই মোৰ মানে এতিয়া আৰ্জেণ্ট থকা মই আপোনালোকৰ কেবখন কেনচেল কৰিছোঁ আপুনি বেয়া নাপাব দেই